ভাৰতীয় ফেশ্বন বুলি ক'লে আমি ভাৰতীয় সাজপাৰৰ কথাকে বুজো সাজপাৰ অতি সুন্দৰ আছিল ভাৰতবৰ্ষৰ বিভিন্ন দেশৰ সাজ পোচাকে বিশ্বত চমক লগাব পাৰিছিল কিন্তু এতিয়া ভাৰতীয় সাজপাৰ আগৰ তুলনাত যথেষ্ট সলনি হৈছে পশ্চিমীয়া সভ্য়তা সংস্কৃতিৰ যি সাজ পোচাক সেই সাজ পোচাকে ভাৰতীয় সাজ পোচাকত ঠাই লৈছে যাৰ কাৰণে ভাৰতত যি সাজ পোচাক তৈয়াৰ হৈছিল সেইবিলাক বৰ্তমান মেছিনেৰী হৈ গ'ল আগতে হাতেবোৱা আছিল বিশেষকৈ অসমৰ কথাই মই ক'ব খুজিছোঁ অসমত হাতে বোৱা তাঁতশালত যি পাট মুগা আদি ৰেচমৰ কাপোৰবিলাকে চমক লগাইছিল বিশ্বত তাৰ ইয়াৰ ফুল বুটাবছা ফুল বা যি ফুল আছিল সাজ সজ্জাত সেইবিলাকে ভাৰতীয় সাজ পোচাকৰ ক্ষেত্ৰত যথেষ্ট চমক লগাইছিল জিলিকি আছিল আৰু সেই সাজ পোচাক আটকধুনীয়া সুন্দৰকৈ গা ঢাকি পিন্ধিবপৰা সাজ পোচাক আছিল বৰ্তমান সাজ পোচাক অক্ অলপ সলনি হৈছে যদিও মই ভাৰতীয় সাজ পোচাক পৰিধান কৰি অতি সুখী হওঁ